এই এনেই আছোঁ বিশাললৈ মোৰ বস্তু দুটামান আনিবলৈ আছিলে অঁ ওলাবি যাবলৈকে এইডোখৰ হেৰি নাজিৰালৈকে কাৰোবাৰ বেটেৰী এখনকে মাতিব লাগিব আকৌ নহ'লে যাৱ যদি অঁ বেটেৰী এখনতে পাপু বেটেৰীখনতে অঁ ল'ৰা বস্তু অঁ অঁ ময়ো এই আমাৰ ল'ৰাটোলৈ কিবা কিবি ল'ব লাগিব এতিয়া অঁ কাপ চাপবোৰ নহ্ আনিবলৈ ভালেই হৈছিল আকৌ তাত অঁ

ওলাবি নহ'লে অঁ যা

হেৰি ল'ৰা লৈ যাবিনে থৈ যাবি অঁ আমাৰটোকো লৈ ল'ম তেতিয়াহ'লে অঁ বজাৰ কৰি আহিম তেতিয়াহ'লে অঁ মই তেতিয়াহ'লে কাইলৈ পইচা কেইটকামান খুজিব লাগিব পাই

অঁ অঁ সেইটো সেইবোৰ নাপায় নহয় আকৌ সেয়ে আকৌ সৰহকৈ আৰু তালৈ গ'লে মানে পইচা দুটকামান সৰহকৈ লৈ গ'লেহে কিনো তই দুটকা এটকা লৈ যাবি অঁ বজাৰ কৰিবলৈ

বিহু বজাৰ অঁ অঁ কাপ প্লেট মোৰ আকৌ এইবোৰ এতিয়া সৰু ল'ৰা মোজা চোজা গৰম পেণ্ট হাই নেক আমাৰ ল'ৰাটোলৈ হাই নেক আনিব লাগিব পায় হাই নেক আকৌ এই ডাঙৰ মানুহৰো পায় নহয় হয়নে এতিয়া আমাৰ বাৰু মোজা চোজাবোৰ আনিবলৈও ভাল সোনকালে ওলাবি অঁ সোনকালে গৈ সোনকালে আহিমগৈ

এই পোনেই গৈ মুখৰ আগৰ সেইডোখৰতে থাকে খোৱা বস্তুবোৰ আনিব পাৰি নহয় বিস্কুট চিস্কুট সেইবোৰ চানা পেকেটবোৰ সেইবোৰ আনিবলৈ ভাল হ'ব

বাই ওৱান গেট ওৱান

যাম তেতিয়াহ'লে তাৰপৰা এই কস্মেটিকৰ বস্তু নাপায় মই বেগ এটা আনিব লাগিব পায় আমাৰ ল'ৰাটোৰ স্কুল নিয়া বেগ এটাও আনিব লাগে

অঁ মোৰ ল'ৰাটো বেটেৰীখন লৈ গ'লেহে গাড়ী এখন লৈ যাব লাগিব নহ'লে বেটেৰীখন সেই তালৈকে লৈ যাম ঐ বস্তু পাতিবোৰ আকৌ কিহত এইবোৰ মেজিকত আনি থাকিবলৈ হেৰি হ'ব দিগদাৰ হ'ব গাড়ী বেটেৰীখনকে লৈ যাম বেটেৰীখনতে গৈ তেতিয়া বেটেৰীখনতে সব বস্তু চস্তু লৈ ব বিশাললৈ লৈ যাম আকৌ

অঁ গাৰু বালিচ আনিব লাগিব গাৰু বালিচবোৰ ভাল পায় বিশালত আনিবলৈ

মইও আনিব লাগিব কিবা কিবি

এই হাত দীঘল হাত দীঘল হাই নেক নিচিনা তেনেকুৱা আনিবি তালৈ কেনেকুৱা ওলাই আকৌ আৰু আজিকালি নতুন নতুন ডিজাইন বহুত দিন যোৱাই নাই নহয় আকৌ বিশাললৈ এবছৰমান হ'ল হপায়

যাম ওলাবি ভালেই হ'ব দুইজনী লগতে লগতে যাম

অঁ বিশালৰ পৰা বস্তু আনি

এইবাৰ দেৱালী চেৱালী আহিলে তাৰপৰা বস্তু আনি ইয়াত আমি খেল খেলাম ঐ প্লাষ্টিকৰ বস্তুবোৰ

অঁ

ল'ৰাই সেয়াত বস্তু দেখি নাহিবই ঘৰলৈ অঁ পিন্ধি চাব পাৰি পিন্ধি পিন্ধি হৈগৈ নহয়গৈ অঁ

একেবাৰে ওপৰ খাপত জানো পায় কি পায় নাই যোৱা মই একেবাৰে ওপৰ খাপত হেৰি মতা মানুহৰ বস্তু পায় হপায় অঁ পেন্ট চেনবোৰ পায়নি মাজৰ খাপটোত আকৌ হেৰি পায় এইবোৰ বেগ চেক বিচনা চাদৰ সেইবিলাক পায় একেবাৰে তলৰ খাপটোত খোৱা বস্তুবোৰ পায় অঁ খোৱা বস্তুবোৰো পায় সেইবোৰত পায়

মন পছন্দৰ সব বস্তু পায় অঁ কিতাপ চিতাপ নাপায় আৰু শাৰী চাৰীবোৰ নাপায় আজিকালি শাৰী চাৰীবোৰ পায়নে নাপাই জানো আগতে নাপায় আকৌ

অঁ অঁ এই তালৈ যাওঁ বুলিলেও অকলে আকৌ যাবলৈ দিগদাৰ নহয় অঁ কাইলৈকে যাম ওলাবি মই পাপুলৈ ফোন কৰি দিম

আছে পাপুৰ নম্বৰটো অঁ এই কোনোবা এখনত গ'লেই হয় অঁ জিতকে কৈ দিবি নহ'লে অঁ জিতকে ক'বি অঁ সোনকালে যাম আকৌ নটামান বজাত ওলামেই ঘৰৰ পৰা

নটা বুলি কওঁতে দহটামান বাজিবগৈ হোটেলত পুৰা খাই বৈ আহিম আৰু ধুনীয়া আছেনে অঁ কমলা চমলা বিশালত পায় হপায় পায় নেকি আমাৰো ফ্লাক্স এটা আনিব লাগে অ' ফ্লাক্স এহেজাৰ মানত এই এহেজাৰ মানত হেৰি আধা লিটাৰটো পায় নেকি আগতে পাঁচ দাম ল'ব অঁ গৰম পানী কৰা কেটলি এটাও ল'ব লাগিব পাই মই কাৰেন্টৰ

কাইলৈ ল'ৰাকেইটা হেৰি লৈ যাম তেতিয়াহ'লে নহ্

অঁ অ হ'ব অঁ নহ'ব অঁ অঁ ক এই দিব নিদিলে হ'ব নি

অঁ যাম এই আমাৰ ঘৰত ল'ৰা এইখন চিঞৰ বাখৰ কৰি আছে

অঁ

দুৱৰা মাইকী যাইনি সুধি চাম নহ'লে মুনু যায়নি আকৌ মোৰ মুনু যাবনি তাই

অঁ কৈ দিবি তেতিয়াহ'লে

ওলাম আমি দুজনীতো যামেই তাইক আমি যাম বুলি ক'ম তেতিয়া যাই যাব লগ ধৰিম আকৌ তাৰপৰা আকৌ এতিয়া খানা চানা খাব লাগিব নহয় ডিচেম্বৰ খানা লাষ্ট ডিচেম্বৰ খানা খানা খাবলৈহে মই তহঁতৰ সেইডোখৰলৈহে যাম পায় আমাৰ এইডোখৰত নাখাওঁ পায় সেইডোখৰতহে ভাল লাগে

বজাৰ চজাৰ কৰি মেলি চাৰিটামান বজাত আহিম আকৌ চাৰিটামান বজাত ঘৰ পামহি ছাগে এই চাৰিটামান বজাত গাড়ী বেটেৰীখন লৈ গ'লে মানে চাৰিটামান বজাত আহিব পাৰিম

হ'ব তেতিয়াহ'লে নহ্

হ'ব অঁ